অসমীয়া ভাষাৰ ইতিহাস চাব গ'লে ইয়াত সংস্কৃত ভাষাৰ যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায় এই প্ৰভাৱটো শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত নানা ধৰণৰ গ্ৰন্থৰ দ্বাৰা আমি উমান পাব পাৰি